মই মোৰ ঘৰৰ চৌপাশটো স্বাস্থ্যসন্মত কৰি ৰাখিবৰ বাবে সদায় চাফ চিকুণ কৰি ৰাখোঁ হাবি বনবিলাক চিকুণাই চাফা কৰি ৰাখোঁ জমা হৈ থকা পানীবিলাক যাবলৈ নলা কৰি দিওঁ নহ'লে পানীত মহে কণী পাৰে আৰু শেলাই নহ'বৰ বাবে কেতিয়াবা ব্লিচিং পাউডাৰ আদিও ছটিয়াই দিওঁ জাবৰ জোথৰবিলাক জ্বলাই পেলাওঁ জাগ দিওঁ